কুকুৰা গঁৰালটো পুখুৰী পাৰতে বনাই থৈছোঁ এতিয়া এটা ভিতৰত আছে এটা পা পুখুৰী পাৰত আছে দুটা গঁৰালটো এবাৰ মৰি গ'ল কাৰণে একো বেলেগে বনালোঁ পুহিলোঁ আনিলোঁ দৰৱপাতি দিলোঁ এতিয়া ঘৰতে বান্ধি থওঁ আৰু দৰৱপাতি দিওঁ এতিয়া বহুত দিন পোহা নাছিলোঁ বেমাৰ মৰি যোৱাৰ দেখি এতিয়া আকৌ লৈছো আৰু লোকচান হ'ল হাঁহ কুকৰা বিকি ঘৰত কিবা কৰি লৈছো আৰু বাৰিত এইবোৰ খোৱা বোৱাৰ কাৰণেও কিবাকিবি কৰো ঘৰখন চলে আৰু এনেকৈ

ঘৰত খোৱা খোৱাও হয় হাঁহ কুকুৰা ব বিকাও হয় ঘৰ দুৱাৰ এনেকৈ বনাইছোঁ আৰু হাঁহ কুকুৰা বিকিয়ে আগতে তেনেকৈ বনাইছিলো এতিয়া মৰি যোৱা কাৰণে অকণমান হেৰি হ'ল এতিয়া আকৌ পুহিম আৰু আকৌ কেইদিনমানৰ পাছত আগতে গঁৰাল বনাই লৈছোঁ আমাৰ ইয়াত বিল এখন আছে বিলত মানুহকে দৰৱ দি দিয়ে হাঁহ কুকুৰাবোৰ চব মৰি যায় হাঁহ কুকুৰাবোৰ বিকিয়ে ল'ৰা ছোৱালীবোৰ পঢ়াইছোঁ বেমাৰ আজাৰ হ'লে সেইবোৰে সেইবোৰ টকা পইচাৰে চোৱা হয় আৰু হাঁহকেইটা হৈ আছে আনিব লাগিব এতিয়া বান্ধিব হ'লেই হাঁহ কুকুৰা